হেল্ল' নমস্কাৰ এই হয় নেকি এইখন অঁ আচ্ছা মোৰ কিছু কাঠৰ সামগ্ৰী দৰকাৰ আছিল আপোনাৰ তাত এভেইলেবল কি কি কাঠ আছে বৰ্তমান আচ্ছা আচ্ছা প্ৰথম বাটামো লাগিব তক্তাও লাগিব এই দুটা ৰুমৰ কাৰণে লাগে মোক কাঠ চাইজ মানে তিনি চাৰিটো হ'ব জানোঁ বাৰ ফুটি হ'ব ন আচ্ছা বাটামৰ যিটো আইটেমটো আপুনি কি আইটেম দিব বাটামৰ কোনটো ভাল হ'ব চবচে অঁ অঁ একদম পিয়'ৰ লালিটো পাম নেকি

অঁ বগী লালি দিব পাহাৰীয়া লালিটো যে অঁ অঁ আচ্ছা আচ্ছা আচ্ছা সেইটো দিব আপুনি সেইটো লাগিব ন আচ্ছা মই দামৰ কথা পাতিম পিছত এতিয়া তিনি চাৰিটো হ'ব তিনি দুইটো হৈ যাবনে এইটো তিনি চাৰিটো মোটামুটি ধৰি লওক টুৱেণ্টি ফাইভমান লাগিব পঁচিছ চেফটি মান লাগিব হয় আচ্ছা তাৰপিছত তিনি চাৰিটো হৈ গ'ল তিনি দুইটো হ'বনে আচ্ছা তিনি দুই তিনি দুইটো দিব আপোনাৰ আৰু অলপ ইফালৰ দৰকাৰ হেৰিও কৰিব এইটো ত্ৰিছ ত্ৰিছ চেফটিমান দিব

তিনি তিনি আৰু তিনি তিনিটো হ'ব নেকি

অঁ সুন্দৰ সুন্দৰ সুন্দৰ তাৰমানে এটা চাইডে পালে মোৰ সুবিধা হয় আকৌ ভালেই হ'ল গোটেইখিনি আইটেম ৰাখিছে আপুনি অঁ চিনি পাওঁ চিনি পাওঁ সেইকাৰণে মই এই কৰিছোঁ মোক ইনফৰমেশ্যনো দিছে আৰু মই জানো নাই সেইকাৰণে ডাঙৰ অৰ্ডাৰবিলাক আপুনি লৈ সেইকাৰণে আৰু মালবিলাকো এভেইলেবল থাকে হোম ডেলিভাৰী দিয়ক মোৰ এখন সৰু সুৰা গাড়ীৰ ব্যৱস্থা আছে গাড়ী দি মই লৈ যাম আচ্ছা এই দামটো আপুনি কি দাম ধৰিব এই হেৰিটো বাটামবিলাক আঠশ ন সেইটো তিনি তিনি তিনি চাৰি তিনি দি একে ৰেট আচ্ছা আচ্ছা দামটো অলপ মিলাব দামটো অকণমান বেছি হৈছে নেকি

হু হু

আচ্ছা আচ্ছা ঠিক আছে কিবা এটা এৰাধৰা কৰি দিব আৰু অলপমান বাকী মই হেৰি কৰিম এই সন্ধিয়াকেই মই যাম বুলি ভাবিছোঁ সন্ধিয়াৰ আগে আগে কিবা এটা কামত ব্যস্ত হৈ আছোঁ তক্তা অলপ লাগিব তক্তা ডেৰ ইঞ্চি আৰু এক ইঞ্চিতো আছে নেকি আছে ন শালকৰ হ'ব বনচোমটো নাই নেকি তেতিয়া দেৰি হৈ যাব ন মই শালকটোতো বেয়া নহয় চাগে ন শালকটোতো বেয়া নহয় অঁ এইটো আপুনি দছ পিচ দি দিবচোন মোক সাত ফুটি দছ পিচ অঁ দছ পিচ দি দিব আৰু এক ইঞ্চি এক ইঞ্চিটোত কি আছে এক ইঞ্চি অঁ বহলটো এক ফুট হ'বনে এক ফুট বহলটো আচ্ছা এইটো আপুনি দিব এইটো দিব আপুনি বাৰ পিচ দিব এইটো

নাই নাই মোৰ হিচাপ কৰা হিচাপে মানে কৈছেতো তেওঁ মোক তেওঁ লিখি দিয়া আছে মোক তাৰমানে অঁ আচ্ছা এই হেৰিটো তক্তাটো কি ৰেট ধৰিব বাৰশ না ইয়াতো পঞ্চাছ টকামান মিলাব আৰু ইমানখিনি মাল ল'ম আপোনাৰ তাত হা আচ্ছা তেন্তে মই আপোনাৰ তাত তিনটা চাৰিটামান বজাত মই গৈ আছোঁ আপুনি যদি কিবা যদি মাল চাল ৰেডিও নাই ৰেডিকে থৈ দিব তিনটা চাৰিটা বজাত মই গৈ আছোঁ অঁ ধন্যবাদ